মই খানাপাৰা পৰা ফুড ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিছিলো কালি বাৰ্গাৰ এটা খাবলৈ ইমান টেষ্টি হ'ল নহয় বহুত ভাল লাগিলে খাবলৈ আৰু বহুত এক্টিভ দোকানবোৰ বহুত সোনকালে আহে পাৰ্চেল কৰি